হেল্ল' বাইদেউ এই এতিয়া এইবাৰ ল'ৰা ছোৱালী ভেকেশ্য়ন হ'ল ব'লক এইবাৰ আমি ক'ৰবাত ফুৰিবলৈ যাওঁ ইয়াত ওচৰত কল্পনা হল খুলিলে ব'লক ল'ৰা ছোৱালীকেইটাক লৈ পেলাই হলতো অকণমান ফ্লিম চোৱাই আনিম আৰু তাৰপিছত চিলড্ৰেন পাৰ্কত যাম দেই ওলাব আপুনি তুমি এতিয়া কোৱা কি কিয় যাবা টমটমে ভাড়া কৰিবা নে ভানে অঁ আচ্ছা বাৰু হ'ব ভান এটা ঠিক কৰি ল'বা তুমি তেতিয়া আমি তোমাৰো ল'ৰাকেইটাক লৈ ল'বা মোৰো ল'ৰা ছোৱালীকেইটাক লৈ পেলাই আমি চিনেমাও চাম পাৰ্কতো ফুৰাই লৈ আহিম দেই হ'ব তেতিয়া নহ্ হ'ব